আমাৰ ভাষাটোৱে আমাৰ অঞ্চলটোৰ ভাষাৰ বিগত প্ৰভাৱ পেলায় কাৰণ আমি উৰিষ্যা নাইবা ক'ৰবাত গ'লে দেখা পাওঁ উৰিষ্যাৰ উৰিয়া ভাষা আৰু আমাৰ অসমীয়া ভাষাটো মোটামুটি উচ্চাৰণটো প্ৰায় একেই এজন সাধাৰণ মানুহে প্ৰথম উৰিয়া ভাষাটো শুনিলে এনেকুৱা লাগে যেন আমাৰ অসমীয়া ভাষা কৈছে আৰু পশ্চিম বংগৰ ভাষাটো অসমীয়া ভাষাৰ লগত প্ৰায় একেই গতিকে মই ভাবোঁ উৰিষ্যা উৰিয়া এই পশ্চিম বংগ আৰু অসমীয়া ভাষাটো মোটামুটি এটাই আনটোক প্ৰভাৱ পেলায়